আমাৰ ধৰ্মটো পৰিৱৰ্তন হোৱাটো পৰিৱৰ্তন হ'ব লাগে বুলি আমি ভবা নাই পৰিৱৰ্তন হোৱা দেখিছোঁ কিছুমান সৰু সুৰা পৰিৱৰ্তন ঘটিছে কিন্তু সময়ক লৈ এই পৰিৱৰ্তন হোৱাটো ভাল বুলি আমি ভবা নাই কাৰণ ধৰ্মৰ যিটো নীতি নিয়ম পদ্ধতি সেইটো পূৰ্বৰ পৰা যেনেকৈ চলি আহিছে আৰু তেনেধৰণে চলি থকাটোৱে আমি ভাবোঁ অৱশ্যে কিছুমান আজিকালি আধুনিকতাৰে সাঙুৰি লোৱা কাৰণে কিছুমান ধৰ্মৰ অকণমান গতানুগতিকভাৱে পৰিৱৰ্তন হৈছে আমি সেইটো পৰিৱৰ্তন বুলি ভবা নাই মানুহৰ চিন্তা চৰ্চা নিজৰ নিজৰভাৱে আমি ধৰ্মবিলাক নীতি নিয়মবিলাক যেনেকৈ পূৰ্বতে আছিলে তেনেধৰণেই চলিব লাগে বুলিয়ে আমি ভাবিছোঁ আৰু সেইটোকে আমি কামনা কৰিছোঁ আৰু যিসকলে এই ধৰ্মটোৰ পৰিৱৰ্তনৰ কাৰণে আগবাঢ়িছে তেওঁলোককো আমি সকীয়াই দিছোঁ যে এইটো পৰিৱৰ্তন কৰিবলগীয়া বস্তুৱেই নহয় যিটো যেনেকৈ আছিলে যিটো ধৰ্মৰ যেনেকৈ তাৰ নীতি নিয়ম ভাৱ চিন্তা আচাৰ ব্যৱহাৰবিলাক যি ধৰ্মৰ যিটো আছে সেইটো সেইটো ধৰ্মৰমতে থাকিলে তাৰ সুন্দৰতা বেছিহে বাঢ়িব নীতি নিয়ম যিখিনি পূৰ্বতে আছিলে সেইখিনি তেনেধৰণৰ পালি আহিলেই মই ভাবিছোঁ সকলো দিশ এটা নিজকে নিজেই এইটো ধৰ্মৰ মানুহ যে এইখিনি এইটো নিয়মে যে এইখিনি চলে তেনেকুৱা বুলি মই ভাবোঁ সকলোৱে নিজৰ ধৰ্মটোক নিজৰ হিচাপে আপোন হিচাপে নিজৰ নীতি নিয়মেৰে পালি যোৱাটোকে মই বিচাৰোঁ আৰু সেইটোকে মই চবতকৈ গৌৰৱৰ বিষয় বুলি ভাবোঁ আমিও ঠিক তেনেধৰণে পালন কৰোঁ নিজৰ আমি হিন্দুৰ এটা ভাগ আমি সভ্য ধৰ্মৰ মানুহ আমি আগৰ পৰা পূৰ্বপুৰুষৰ পৰা চলি অহা নীতি নিয়মবিলাককে আমি মানি চলোঁ আৰু তেনেকৈ আমি মানিবলৈ সকলোকে আমি আগ্ৰহো কৰিম তেখেতলোককো আমি সকলোৱে এনেধৰণে মানি চলক বুলি ভাবোঁ পিতায়ে ধৰ্ম পিতায়ে স্বৰ্গ পিতাই হেৰি বুলি ভাবোঁ আমি পূৰ্বপুৰুষৰ নীতি নিয়মে চলাটোকে আমি চবতকৈ ভাল নীতি নিয়ম ধৰ্ম বুলি ভাবোঁ আৰু ধৰ্ম তেতিয়াহে ৰ'ব আৰু ধৰ্ম তেতিয়াহে হ'ব আৰু ধৰ্মৰ কৰ্মৰ তেতিয়াহে টিকিব আৰু মানুহৰ সেই মৰম চেনেহবিলাক সেই আচাৰ ব্যৱহাৰবিলাক আৰু সেই তেনেধৰণে সেই বান্ধোনেৰে থাকিব আকৌ যদি নতুনকৈ ধৰ্মৰ নতুন কিছুমান পৰিৱৰ্তন হ'বলৈ বিচাৰে সকলো বস্তুৱে তাত ধৰ্মটো বিখৰি যাব ধৰ্মৰ নীতি নিয়মৰ পৰা আদি কৰি সকলোখিনি বেলেগ বেলেগে হ'ব ধৰ্ম বুলি কোৱা বস্তুটো সত্যহে ধৰ্ম যিটো সঁচা তাৰ ভাগ কৰিব নোৱাৰে সঁচাটো সঁচাই সেই হিচাপেই থাকিব লাগে বুলি আমি ভাবোঁ